হেল্ল' অঁ হেৰি মই কথা এটা সুধিবলৈ ফোন কৰিলোঁ আপোনাক অঁ আপুনি এই মানে কি এই গোলাঘাট ডিষ্ট্ৰিক্টৰ এতিয়া চাহ বাগানবিলাক আমি মানে অলপ ছাৰ্ভে কৰিবলৈ আহিছে আহিম তাৰমানে আমি ছয় সাতজনমান আহিম ছাৰ্ভে কৰিবলৈ গতিকে আপুনি অলপ চাহ বাগানবিলাক আপুনিটো চিনি পায়েই আৰু ওচৰৰে মানুহ গতিকে চাহ বি বাগান কোনকেইখন ওচৰত মানে আপোনাৰ হেৰিত আছে আৰু চিনাকি তাত আমাক অলপ মানে লৈ যাব লাগে গতিকে গাড়ী চাৰী হেৰি আপোনাৰ ব্যৱস্থা কৰি দিব পাৰিব নেকি গাড়ী দিব পাৰিব নেকি অঁ গাড়ী নাই ন ঠিক আছে আমি গাড়ী এখন লৈ যাম গাড়ী এখন লৈ যাম গতিকে আপুনি অলপ সময় উলিয়াই আমাক হেৰি কৰি দিব আৰু সহায় কৰি দিব আৰু আপুনিতো এই ক্ষেত্ৰত অলপ অভিজ্ঞ জানে হ'ব বাৰু সেয়া সেইবিলাক হ'ব আপুনি এই থকা মেলা ব্যৱস্থাটো কৰি দিব পাৰিব নেকি আছে নহয় আমাৰ ছয় সাতজনমান যাব গতিকে বাগানকেইখন মানে অলপ ঘূৰি মেলি ছাৰ্ভে কৰি মানে আমি দু হয় হয় অঁ ঠিক আছে আপুনি মানে আমি ইয়াৰ পৰা গাড়ী লৈ যাম গৈ আপোনাক পিক আপ কৰি মানে আমি বাগানকেইখন ছাৰ্ভে কৰিবলৈ যাম

ঠিক আছে হ'ব